মোবাইল ফোনৰ যিদৰে ভাল দিশ আছে ঠিক তেনেদৰে তাৰ বেয়া দিশো নোহোৱা নহয় মোবাইল ফোনৰ দুটা প্ৰধান বেয়া দিশ হ'ল প্ৰথমতে ইয়াৰ দ্বাৰা বহুতো সময় অপব্যয় হোৱা দেখা যায় দ্বিতীয়তে মোবাইলৰ জৰিয়তে কেতবোৰ ভুৱা লুণ্ঠন বা অসামাজিক কাম কাজ সংগঠিত হোৱা সম্ভাৱনা খুবেই বেছি